ওজন বঢ়াবলৈ আমাৰ গাঁৱত কি কি প্ৰতিকাৰ লোৱা হয় সেই বিষয়ে মই সিমান এটা নাজানো মানে মই সিমান এটা নজৰ নাৰাখোঁ কিন্তু মানে মই যিমানখিনি জানো সেইখিনি হিচাপত আপোনালোকে মানে ওজন বঢ়াবৰ কাৰণে প্ৰ'টিনযু প্ৰ'টিনযুক্ত বস্তু বেছিকৈ খাব লাগে তাৰপিছত ফাইবাৰযুক্ত বস্তু তাৰপিছত পুষ্টিকৰ যিবিলাক বস্তু আছে সেইবিলাক বেছিকৈ খোৱাটো উচিত তাৰপিছত আপুনি ফেট থকা বস্তু যোনটো মানে সেইটো অলপ কমাই খোৱাটো ভাল হয় মানে